মোৰ জীৱনত বহুতো অভিজ্ঞতা কিছুমান হ'ল আচলতে মানুহৰপৰা জীৱনত কেতিয়াও ধাৰলৈ বস্তু ল'ব নালাগে যে দিবপৰা ওলটাই ঘূৰাই দিবপৰা সাৰ্থক নহয় তাৰ বাহিৰেও মানুহে যে সন্মান বিচাৰি থাকে অনবৰত যে আচলতে সন্মান দিলে সন্মান পোৱা যায় আৰু যে নিজে সন্মান দিব লাগে তেতিয়া আমিও সন্মান পাওঁ কিন্তু নিজৰ যিটো কৰ্তব্য সেইটো কৰি যাব লাগে যিটো নিজৰ আচলতে লক্ষ্য সেই লক্ষ্যটোত যাব লাগে আমি তাতকৈ বেলেগ কাম কৰিব নালাগে বেলেগ কামত যাব নালাগে মদ চিগাৰেট বিড়ি মদ চিগাৰেট বিড়িবোৰ খাই কৰি নিজৰ জীৱনটো ধ্বংস কৰিব নালাগে আচলতে কাৰণ পঢ়িৰ কৰিব নোৱাৰিলেঁ চাকৰি তাকৰি নাপালে মানুহে যি তি ক'বলৈ বহুত কিছুমান সুবিধা থাকে দোকান দি হওক কিবা ক'ৰবাত কিবা বেপাৰ কৰি হওক গতিকে আমি তাক আমি ক'ৰবাত বহি কৰি তাচ চাজ খেলি কৰি নিজৰ জীৱনটো বৰবাদ কৰিব নালাগে গতিকে সেইবোৰ বেপাৰ চেপাৰ কৰিব হ'লেও মানে খাবপৰা যায় লাইফটো তেনেকৈ